আমি পঢ়ি থাকা সময়ত আমাৰ মেথ্ছখিনি বহুত বেয়া লাগছিল মোৰ মেথ্ছ চাবজেক্টটো মোক মই ভাল পোৱা নাই মেথ্ছ মেথ্ছত মই বহুত কাঁচা মেথ্ছ ছাবজেক্টখিনি মোৰ মানে ল'বাই মন নাযায় মেথ্ছ মেথ্ছ মই বহুত কাঁচা মেথ্ছত আমি মানে মেট্ৰিকৰ সময় মেট্ৰিকৰ সময়ত মেথ্ছত যে মই কেনেকৈ পাছ কৰছোঁ মই নিজে গম নাপাওঁ মই তো ভাবছোঁ পাছেই নকৰোঁ মই ভাবছোঁ মেট্ৰিকত সময়ত মই ফেইলেই কৰোঁ নেকি মেথ্ছত কাৰণেই মই মেথ্ছত বহুত বেয়া পাইছিলোঁ মেথ্ছ চাবজেক্টটো মোৰ মেথ্ছ দেখিলেই ভয় লাগে মই গম মেথ্ছ এইবিলাক এতিয়াও মোৰ মেথ্ছৰখিনি মেথ কৰোঁতে মোৰ দিগদাৰ হয় মই লাহে লাহে এতিয়া মোবাইলৰপৰা এই কৰি কৰোঁ কিন্তু মেথ্ছ চাবজেক্টটো মোৰ বহুত বেয়া লাগছিল আৰু এই ইংলিছত বেয়া লাগছিল তাও তথাপিও কৰছোঁ কিন্তু মেথ আমাৰ বহুত বেয়া লাগছিল মেথ্ছখিনি কৰোঁতে আমাৰ মানে মানে ঘৰতো মই প্ৰেক্টিছ কৰা নাই ই কৰা নাই মানে মেথ্ছখিনি মোৰ বিৰাট বেয়া লাগছিল মেথ্ছ চাবজেক্টখিনি মেথ্ছৰখিনি ইংলিছো বেয়া লাগছিল আমাৰ এনকা ভাল লাগা নাই তাও তথাপিও পঢ়ছোঁ মেথ্ছ ইংলিছ এইবিলাক মোৰ ভাল লাগা নাই বেছি পঢ়ছোঁ এনকা মেথ্ছৰখিনি কিছুমান মানে ছাৰে ছাৰে বহুত ই কৰছিল এই মানে ই কৰছিল তাও তথাপিও মোৰ মেথ্ছত মানে মনোযোগ নাথাকে মোৰ মেথ্ছটো কেনবা বুজি নাপাওঁ মেথ্ছৰ এইখিনি মই ভালকৈ মনতে ই নকৰোঁ ই নহয় আৰু মেথ্ছকে এইখিনি আমাৰ ভালদৰে কৰ'ব মানে ভালদৰে কৰ'বা আমি ই পাওঁ মানে ই লাগে মেথ্ছ আমাৰ মানে প্ৰেক্টিছো নকৰোঁ মোৰ বিৰাট বেয়া লাগে মেথ্ছখিনে চাবজেক্টখিনি